হেল্ল' এই এইটো বৰা ফাৰ্মত লাগিছেনে হয় মই মানে আপোনাক বিশেষ কথা এটাৰ কাৰণে ফোন কৰিলোঁ আপোনাৰ তাত কইলাৰ মুৰ্গী পোৱা যাব নহ্ এইটো আপোনাৰ গোটা আপোনাৰ দাম কেনে লগাইছে আৰু কটাটো আচ্ছা লোকেল পোৱা যাব নেকি হয় মোক মানে অলপ সৰহকৈ লাগিছিলে ঘৰত মানে এখন সৰুকৈ বিয়া এখন আছিলে তাৰ কাৰণে মই লাগিছিলে মাতে মোক এই ঊনত্ৰিছ তাৰিখলৈকে লাগিছিলে মোৰ প্ৰায় সত্তৰ কিলোমান মাংসৰ লাগছিলে গোটাকৈ মানে গোটাকৈতো এতিয়া কাটিবলৈতো ট বিয়াঘৰততো মানুহ টাইমে নোজোৰে গতিকেলৈ লাগিব এই কটাটো হ'লে কমকে ল'ব অঁ ল'বতো লাগিবই অঁ তাকে আপোনাৰ মোৰ ঘৰত ডেলিভাৰী দিব পৰা যাবনে মোৰ ঘৰ এই বৰ্মণ তিনিআলিতে অঁ ঊনত্ৰিছ তাৰিখে আপুনি ৰাতিপুৱা সাতটামান বজাত দি দিলেই হ'ল তাকে সত্তৰ কিলো মাংস লৈছো আপুনি কিবা এটা মিলাব আৰু নহ্ বাৰ সত্ৰত কিলো মাংসলৈছো যেতিয়া কিবা এটা আপুনিও মিলাব মোৰ ফালৰ পৰা মিলাম তাইকে মানে কি কিন্তু এটা কাম কৰিব লাগিব আপুনি মাংসটো দিলে মানে স্কিনটো গুচাই দিব দেই নাই স্কিনটো আজিকাল সবে খাব নিবিচাৰে যে সেইটো কাৰণে অঁ তেনেকৈ হ'লে সৰহকৈ হ'লে মানে মানে আজিকালি বিশেষকৈ মানে স্কিনটো খাবই নিবিচাৰে এনেই আপোনাৰ মুৰ্গীৰ চাইজটো কিমান ডাঙৰ ডাঙৰ আছে আপোনাৰ তিনি কেজিৰ ওপৰত হ'লে ভাল হয় আৰু তিনি কেজি ওপৰত হ'লে মানে মাংসটো আটিল মাংস আহে আৰু ৰাইজে চায়ো টেষ্টি পাব

তাকে এবাৰ আপোনাৰ ফাৰ্মত গৈ আহিম নেকি তাকে আপুনি কোনখিনি আপুনি কোন সময়তে মানে ফ্ৰী হৈ থাকে সেইটো সময় আপুনি ফোন এটা কৰিবচোন ঠিক আছে মই আপোনাৰ আপোনাৰ তাত গৈ চাই আহিম পাৰিলে মই কিবা এটা এডভান্সো দি আহিম কিন্তু আপুনি সেই তাৰিখটোত মানে সাতটামান বজাত পোৱাকৈ দিব দেই তেতিয়া মানে আপোনাৰ সুবিধা হ'ব মোৰো বেছি সুবিধা হ'ব আৰু

ঠিক আছে ঠিক আছে ঠিক আছে বাৰু হ'ব আহ